আমাৰ গাঁৱৰ পৰিৱেশত যিহেতু সকলো মানুহে চৰাই চিৰিকটি পোহে আমিও সেইদৰে চৰাই চিৰিকটি আমাৰ পিছফালে আমিও পোহোঁ আমাৰ পতিহাঁহ আছে আৰু ৰাজহাঁহ আছে আৰু কুকুৰাও আছে সেইবিলাক আমি পিছ চোতালত পোহা হয়